আজি শ্লোগান ৰেষ্টুৰেণ্টৰপৰা মই অৰ্ডাৰ কৰা ৰুটি মাংস সময়মতে মোৰ ঘৰ তৰাজানত ডেলিভাৰ কৰি দিয়াৰ বাবে ডেলিভাৰী পাৰ্টনাৰজনক মই বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান বেয়া বতৰকো নেওচি তেওঁ গৰমে গৰমে অকণো ওলাই নপৰাকৈ বহুত ভালদৰে মোৰ খাদ্যখিনি মোৰ ঘৰত ডেলিভাৰী কৰিছেহি তেওঁক আৰু ৰেষ্টুৰেণ্টৰ মানুহক মই এই কাৰণে ইমান ভাল সেৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ